কুকুৰা তিনি প্ৰকাৰৰ আছে কইলাৰ বইলাৰ তাৰপিছত ঘৰত পুহাটো লোকেল মুৰ্গী বুলি কয় তাৰপিছত আমাৰ ঘৰলৈ সিদিনাখনি আলহী আহিলে কুকুৰা মাৰিবলৈ মোৰ একেবাৰে মন নাছিলে কিন্তু আলহী অহাৰ কাৰণে দেউতাই মাৰিব লগা হ'ল বহুত বেয়া লাগিছে কুকুৰাটো প্ৰথমতে মাৰিছে মৰিয়াই মাৰে ঘৰত মাৰিলে মৰিয়াই মাৰে মূৰটোত ধৰি পেলাই তাৰপিছতে পাখিখিনি গুচাইছে পাখিখিনি গুচাই মেলি গৰম পানীত ধুইছে ধুই মেলি কাটিছে কাটি মেলি কাটি পিছ পিছকৈ কাটিছে কাটি মেলি সেয়া চৰিয়াত এনেকৈ ধুই মেলি ধুনীয়াকৈ চাফা কৰি থ'লে থৈ পেলাই বনাবলৈ হ'লে বহুত বিভিন্ন বস্তু লাগে আদা নহৰু বহুত বহুত আদা নহৰু মছলাজাতীয় বস্তু এইবিলাক লাগে দোকানৰ পৰা কিনি অনা হয় তাৰপিছত আলু কটা হয় পিয়াঁজ কটা হয় মাংসখিনি দিয়া হয় তাৰপিছত তেল দিয়া হয় কেৰাহী কেৰাহীখন পাতি তেল দিয়া হয় তেল দি মেলি এইবোৰ পিঁয়াজ নহৰু আদা আদি এইবিলাক ভাজে তাৰপিছত ফ্ৰাই কৰে ফ্ৰাই কৰি মেলি দি অকণ সিজা পিছত পানী দিয়ে উতলা গৰম পানী বনাই লৈ দিয়ে তাৰপিছতে গৰম পানী দিয়া দি পেলাই মছলা ঢালে উতলা পিছত উতলিবলৈ উতলিব উতলিবলৈ দিয়া হয় উতলিবলৈ দিয়াৰ পিছত মছলা ঢালে মছলা দিয়াৰ পিছত ঢাকোন মাৰি আধা ঘণ্টা নে কেইমিনিট মানে একেবাৰে ভাল হোৱাৰ পিছত মানে এনেকৈ ঢাকোন দি তৈয়াৰ কৰা হয় তাৰপিছত সেইটো খোৱা হয় কিন্তু তেনেকেই মৰা হয় তাৰপিছতে